অঁ জোনমণি অঁ আমি এটা কথা ভাবিছোঁ মানে অঁ আমাৰ গোটটোৱে মানে আমি তাঁতশালত থলুৱা তাঁতশালত মানে কাপোৰ বৈ গামোচা ৰুমাল চেলেং চাদৰ কপাহী চাদৰ মেখেলা টচ মুগা কাপোৰ এনেকৈ বৈ আমি বিক্ৰী কৰা কথা ভাবিছোঁ কেনেকুৱা হ'ব বাৰু অঁ ঠাণ্ডা দিনতো ঊলৰ কাপোৰো বহুত হেৰি হয় অঁ বিক্ৰী যাব অঁ চাদৰ চাদৰ মেখেলা

গামোচা ৰুমাল হয় হয় আমি এইখিনি কৰা কথা ভাবিছোঁ আপুনি একমত নে হয় হয় আমি অঁ অঁ মুগা কাপোৰ অঁ আৰু বিক্ৰী মানে গাঁৱৰপৰাই যাব আমাৰ ইমান চিন্তা কৰিবলগীয়া কথা নাই আমি ভালকৈ ব'ব পাৰিলে ঘৰৰপৰা আমাৰ বহুত আমাৰ কণ্টেক্ট হৈ আছে আমি ব'ব পাৰিলেই কাপোৰখিনি উঠাই লৈ যাব সেইটো কাৰণে আমাৰ ইমান বিশেষ চিন্তা নাই গতিকে আমি এইখিনি অতি সোনকালে মানে অঁ অতি সোনকালে আমি এইখিনি যো জা কৰিব লাগে আৰু তাঁতৰ শালৰ বস্তুবিলাকতো আমাৰ চব আছেই সোনকালে আমি কাইলৈ মানে গৈ আমি সূতাটো আনিম

অঁ কাপোৰ অঁ অঁ অতি সোনকালে আমি এইখিনি ব্যৱস্থা কৰোঁ তেতিয়া অঁ অঁ সকলোকে দিয়া হৈছে আমি সকলো লাগি ভাগি আমি দুজুতিমান তাঁত একেলগতে লগাই ল'ম কপাহী গামোচা আৰু টচ মুগাৰ মেখেলা অঁ এইখিনিকে আমি প্ৰথমে আগবঢ়াই লওঁ আৰু মাৰ্কেটৰ কাৰণে আমি ইমান ভাবিব নালাগে আমাৰ এইখিনি বিক্ৰী যাবই আমি বিয়া কণ্টেক্টবিলাক ল'ম গামোচা চামোচা ব'বৰ কাৰণে অঁ কিমান অঁ তেতিয়া অঁ হ'ব নহয় জানো অঁ ঠিক আছে বাৰু